অঁ অঁ নাই শাড়ীখন ভালেই লাগিছে এই ল'ৰাই যে বিহুত আনি দিছিলে অঁ দুয়োখন শাৰীয়েই ভাল লাগিছে এইখন শাড়ী কিন্তু কোমল পিন্ধিবলে ভাল লাগে অঁ তোক লাগে যদি লৈ যাবি আৰু শাড়ীখন আৰু ইখন কটনৰখন নিদিওঁ কটনৰখন মই গৰমত পিন্ধিবলে লাগিব অঁ অঁ অঁ এইখনো ভাল শাড়ী বেয়া নহয় কাপোৰটো একে কোমল দেখাতহে গৰম গৰম লাগে কিন্তু গৰম নেলাগে পিন্ধি ভালেই লাগে অঁ তই দিয়া শাড়ীখনো সেয়া চিলাবলৈ দিলোঁ অঁ ফলছ লগোৱা নাই আৰু পাৰিৰ ইখন শাড়ী নাই দিয়া কটনৰখনহে দিছোঁ অঁ অঁ অঁ এইখন শাড়ী তই আহিলে লৈ যাবি বাৰু হ'বদে